আমি জুই গেছ দুয়োটাই ব্যৱহাৰ কৰোঁ বাৰু সাধাৰণতে মাছ চাছ বনাবলৈ হ'লে জুইকোৰাহে ঠিক কৰি লওঁ খৰিখিনি গোটাই লওঁ পানী গোটাই লওঁ বাচন বৰ্তনখিনি গোটাই লওঁ নিমখ হালধি হাত দিলেই য'তেই পাওঁ তাতেই আমি কৰোঁ এতিয়া ধৰক কটাৰীখন লাগে আমাক কটাৰীখন আমি গোটাই ল'লোঁ নহ'লে আঁতৰি গ'লেই জুইকোৰাও বেয়া হয় খোৱাবিলাক ৰন্ধাবিলাকো বেয়া হয় পিঁয়াজ এটা ক'ৰবাত যদি আছে আনিবলৈ গ'লে সেইটোও বেয়া হয় সেইটোও আমি গোটাই ল'ব লাগে হালধি মছলাকে আদি কৰি নহৰু পিঁয়াজ জলা জলকীয়া আদা এই নহ এইখিনি গোটেইখিনি আমি গোটাই লওঁ হাতেৰে পোৱাতে কাঁহী বাতি খৰিখিনিও আনি ল'লোঁ ধৰক খৰিখিনি আনিবলৈ গ'লেও আমাৰ এটা অসুবিধা এটা হয় এনেধৰণে আমি বস্তুখিনি গোটাই লওঁ গেছত বৰকৈ নবনাওঁ কিয় খৰি লওঁ খৰিত বনোৱা বস্তুখিনি খায়ো ভাল লাগে আপোনাৰ গেছৰখিনিতকৈ বেছি ভাল লাগে সেইকাৰণে প্ৰায়ে খৰিতে বনাওঁ খৰি জুইতে আৰু বস্তুখিনি গোটাই লওঁ আৰু তেনেকৈ খাই টেষ্টো লাগে ল'ৰাই ভালো পায় সেইবিলাক খাবলৈ খৰিত ৰন্ধাবিলাক সেই আৰু তেনেকৈ কৰোঁ আৰু